অঁ বাইদেউ কওক কি খবৰ বহি আছো আৰু এই ল'ৰা ছোৱালীকেইটাৰ পৰীক্ষা শেষ হৈছে উৎপাত কৰি ঘৰত হ'ল হ'ল কওক

হয় নেকি ক'ত ফুৰাব যাম বাৰু অঁ ক'ত যাম বা অঁ অঁ পাৰ্ক অঁ আচ্ছা আচ্ছা অঁ লৈ যাব পাৰি ইহঁতৰো মনটো ভাল লাগিব নহয় জানো এইটো দেওবাৰে ঠিক আছে হ'ব বহুত বেছি দূৰ নহয় চাগৈ অঁ অঁ আমি ৰাতিপুৱাফালে ওলাই যাম ইভিনিঙত ওলাই আহি যাম আৰু

হ'ব হ'ব ঠিক আছে ঠিক আছে দিয়ক হ'ব অঁ অঁ অঁ হ'ব হ'ব ঠিক আছে দিয়ক